প্ৰথমবাৰৰ বাবে যদি ৰে'লত উঠাৰ কথা মই ক'বলৈ যাওঁ তেতিয়াহ'লে একদম সৰুকাললৈ উভতি যাব লাগিব মোৰ ককা আইতাৰ ঘৰ মোৰ মাৰ দেউতাকৰ আইতা দেউতাক আৰু মাকৰ ঘৰ আমি যেনেকৈ পুঠাওঁ এনাওঁ কওঁ এনাই পুঠাও কওঁ তালৈ যেতিয়া যাওঁ আমাৰ একমাত্ৰ ভাল যোগাযোগ মানে যাত্ৰাৰ থলে আছিল ৰে'ল আমি ৰে'ল লাই ৰে'লখনত গ'লেহে আমি ককা আইতাৰ ঘৰ সোনকালে পাওঁগৈ তেতিয়া আপোনাৰ বাছ দুখনমান চলে কেতিয়াবা বোকাত ৰাস্তা বেয়া কাৰণে আহিবই নোৱাৰে আমি সেইকাৰণে একদম সৰু অৱস্থা মানে যেতিয়াৰ পৰা জানো যে মামাৰ ঘৰলৈ যাম তেতিয়াৰ পৰা অভিজ্ঞতা আছে ৰে'লত যোৱা আমাৰ গোলাঘাট ষ্টেচনৰ পৰা আমি ৰে'লত গৈ পেলাই খোমতাই নতুবা বাদলিৰ পৰা দুটা ৰে'লৱে' ষ্টেচনৰ ভিতৰত কোনোবা এটাত আমি নামো গৈ গৈ পেলাই যিটোতে নামো সেইটো সেইটোৰ পৰাই আইতা ককা ঘৰ আমি পাওঁ খুব ভাল লাগে আমি ট্ৰেইনত যাব বেছি সময় নালাগে তেতিয়া ককা আইতাৰ ঘৰলৈ যাওঁতে আপোনাৰ খুব সম্ভৱ আধা ঘণ্টামান সময় লাগে থাৰ্টি মিনিটছমান লাগে নেকি আমি গৈ পাই যাওঁগৈ মানে ৰে'লেত কি হয় চানা টানা এইবিলাক এইবিলাক বিকি থাকে সেইবিলাক খাবলৈ পাওঁ চানা মৰ্টন কিবা কিবি হা এইবিলাক খাওঁ বিৰাট ভাল লাগে মাহঁতৰ লগত যাওঁ ৰে'লত যাওঁ একো গমেই নাপাওঁ ৰে'লে উকি মাৰে কু আমি লগত আমি উকি মাৰো ঝক ঝক ঝক ঝক কৰে আমি ঝক ঝক ঝক ঝক কৰোঁ খুব এটা মানে মাদকতাই সুকীয়া আছিল আমি সৰু অৱস্থাৰ কথা তাৰপিছত এতিয়াতো ডাঙৰ হ'লো এতিয়াতো আৰু ডাঙৰ হয় এতিয়াতো বিভিন্ন কাম কাজত দূৰলৈ যাবলগীয়া হয় ব্যক্তিগত বাহন আছে যদিও বিশেষকৈ মানে চুপাৰ তেতিয়া ভাড়াবিলাক বহুত বেছি হৈ গ'ল যথেষ্ট ভাড়া বৃদ্ধি হৈ গ'ল সেইকাৰণে ট্ৰেইন জাৰ্ণীটোৱে আমাৰ কাৰণে অলপ সুবিধা হয় মধ্যবৃত্ত পৰিয়াল আমি এতিয়া আমি কি কৰোঁ প্ৰায় আমি গুৱাহাটী চুৱাহাটী গ'লে বা তাতকৈ দূৰলৈ দেলহী কলিকতা মুম্বাই গ'লেও আমি প্ৰায়ভাগ আমি ট্ৰেইনতে অহা যোৱা কৰোঁ আৰু ট্ৰেইনত মানে যোন যাত্ৰা কৰিছে তাৰ মাদকতা অলপ সুকীয়া ইন জেনেৰেলি আমি যেতিয়া গুৱাহাটীলৈ যাওঁ তেতিয়া আমি শ্লিপাৰ নল'লেও দিনৰ ভাগত গ'লে আমি পেছেঞ্জাৰ মানে আপোনাৰ টিকেটতে আমি গুচি যাওঁ স্পেচিয়েল টিকেটতে গৈছে যাওঁ ডেন আমাৰ শ্লিপাৰ নালাগে কম পইচাতে হয় খুব ভাল লাগে যথেষ্ট মানুহ লগ পাওঁ ট্ৰেইনত দূৰ দূৰণিৰ যাত্ৰীসকলৰ লগত চিনাকি হ'ব পাৰোঁ আগৰ ষ্টেচনবিলাক যেনেকৈ দুলীয়াজান তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ এনেকুৱা মানুহবিলাক লগ পাওঁ সেই তাত পৰিচাৰ পৰিষ্কাৰ কি পৰিচয় হওঁ ভাল লাগে আৰু ট্ৰেইনত আপোনাৰ একো বস্তুৱে অভাৱ নাই যি বস্তু লাগে আপোনাৰ সন্মুখলৈ আহিয়ে থাকে চাহ খাওঁ বুলি ভাবিলে চাহ আহে আপোনাৰ সব বস্তুৱে চাহ খাই চানা খায় ৰুটি ভাজি খাই ভাত খাই যি খাই সব আপোনাৰ সন্মুখতে আহি দি থৈ যাইহি খালী আপুনি পইচা দিলেই হয় সেইকাৰণে ট্ৰেইন জাৰ্ণিটো ভাল লাগে অৱশ্যে চাফা চিকুণ হ'লে ভাল আৰু ট্ৰেইনবিলাক কিছুমান অলপ লেতেৰা ট্ৰেইন থাকেই কিন্তু কেতিয়াবা পাইছোঁ তেনেকুৱা অলপ টইলেট চইলেটবিলাক অলপ বেছি লেতেৰা থাকে তেতিয়া অকণমান অসুবিধা হয় তেতিয়া অকণমান জাৰ্ণীটোত অলপ আনকমফৰ্ট ফিল কৰোঁ কিন্তু ইন জেনেৰেলি আপুনি শ্বটাব্দি এখন চলে আমাৰ গুৱাহাটীৰ পৰা যোৰহাট এই শ্বটাব্দি ট্ৰেইনখনত বেছিকৈ অহা যোৱা কৰোঁ গুৱাহাটী গ'লে খুব ধুনীয়া ট্ৰেইনখন খুব চাফা আৰু আমি সেই ট্ৰেইনখনত অহা যোৱা কৰোঁ ভাল লাগে এটা মানে ট্ৰেইনৰ মানে যিটো যাত্ৰা তাৰ মাদকতে অলপ সুকীয়া বিশেষকৈ চুপাৰবিলাকৰ তুলনাত বিভিন্ন ষ্টেচনত যেতিয়া ৰখয় ৰৈ গৈ ট্ৰেইনত ট্ৰেইনখন তেতিয়া বিভিন্ন মানুহ তাত দেখা পাওঁ কেতিয়াবা চিনাকী মানুহো লগ পাওঁ এনেকুৱা আৰু আৰু এতিয়া দূৰলৈ গৈছোঁ ধৰক কলকাতা গৈছোঁ মুম্বাই গৈছোঁ দেলহি গৈছোঁ এইবিলাকৰ ট্ৰেইনত গৈছোঁ তেতিয়া আমি এ চি টু টায়াৰ বা থ্রী টায়াৰত যাওঁ তেতিয়াও ভাল লাগে টু টায়াৰ থ্রী টায়াৰ থ্রী টায়াৰতকৈ টু টায়াৰ জাৰ্ণিটো কৰি বেছি ভাল লাগে টু টায়াৰ মানে ছিটবিলাক বহল বহল কম্ফৰ্ট অলপ মানে বেছি অলপ দানলপটো অলপ বেছি আৰু ঠাণ্ডা দিনতো ভাল লাগে সকলো তেওঁলোকে যোগান ধৰে বেডশ্বীট প্ৰতিদিনে বেডশ্বীট গাৰু ক'ভাৰবিলাক চেইঞ্জ কৰি দিয়ে ব্লেংকেট স্লেংকেটবিলাক একদম নতুন ভাল চাফাকৈ আনি দিয়ে ভাল লাগে আৰু প্ৰতিটো খোৱা বস্তু আহি পেলাই আপোনাক ধুনীয়াকৈ ডাইনিং লগাই দিয়ে সন্মুখত ডাইনিং লগাই পেলাই খোৱাৰ বস্তুবিলাক যোগান ধৰে আপুনি যি খায় আপুনি অৰ্ডাৰ দিলেই হ'ল খালী আপুনি পইচাটোৰ ওপৰতে কথা আপুনি যিটো ধৰণৰ খানা খাব বিচাৰে সেই ধৰণৰ খানাই আপুনি তাত পাব উপলব্ধ ভাল লাগে ট্ৰেইন জাৰ্ণীটো কৰি অকণমান সময় বেছি লাগে ফ্লাইট ফ্লাইটতকৈ ফ্লাইটত ধৰক আপুনি মুম্বাই গ'লে যিমান সময় লাগে বা দেলহী গ'লে যিমান সময় লাগে মুম্বাই তাতকৈ দুই তিনিদিন বেছি লাগে মুম্বাই টু দেলহী যাবলৈ হ'লেতো আপোনাৰ আঢ়ৈ ঘণ্টাত আপুনি দেলহী পাই যায়গৈ কিন্তু ট্ৰেইনত গ'লে আপোনাৰ দুদিন লাগি যায় ৰাজধানীত যদি আমি যাওঁ সেই তেনেকুৱা আৰু কিন্তু পৰিয়াল চৰিয়াল লৈ গ'লে বৰ ভাল লাগে ট্ৰেইনত গৈ কথা পাতি বা কিবা এটা গল্প কৰি কৰি থাকিলে ট্ৰেইনৰ জাৰ্ণীটো কম্ফৰ্ট পাওঁ মানে বেছি ফ্লাইটতকৈ ফ্লাইটত কিছুমান মানুহ উঠিবলৈ অকণ ভয় কৰে ভয় কৰে মানে অলপ লেণ্ডিং টাইমত অকণমান ভয় ভয় কৰে উঠাৰ টাইমত ইমান হেৰি নাই কিন্তু লেণ্ডিং টাইমত বহুতে ভয় কৰে সেইটো কাৰণে মোৰ পৰিয়ালৰ ভিতৰত মোৰ ৱাইফেই ভয় কৰে ফ্লাইটত যাবলৈ সেইটো কাৰণে কেতিয়াবা আমি গ'লো ক'ৰবালৈ গ'লো প্ৰাইভেট গাড়ী আছে যিটো তেনেকৈ পাৰ্চনেল কাৰ আছে যিটো লৈ নাযাওঁ আমি ট্ৰেইনতে যাওঁ ভাল লাগে পৰিয়ালটো লৈ বিশেষকৈ মোৰ সৰু ল'ৰাটোৱে ট্ৰেইনত গৈ খুব ভাল পায় সি সৰুৰ পৰাই ট্ৰেইন বুলি ক'লে সি মানে একদম পগলা আৰু ত' জেঠাইহঁত কেতিয়াবা ট্ৰেইনত আহে কেতিয়াবা আমি থব উঠাবলৈ যাওঁ ষ্টেচনত এবাৰ এনেকুৱা হৈছেগৈ মানে ট্ৰেইনত জেঠাইহঁতক উঠাবলৈ যাওঁ যোৱাৰ মানে কাপোৰ কানিয়ে গুৱাহাটী গুচি যাবলগীয়া হ'ল তাৰ মানে কান্দুন ইমানে চিঞৰ বাখৰ লগালে যাবলৈ লাগে ট্ৰেইনত যাবলৈ লাগে তাৰ মাককো তেনেকেই পঠিয়াই দিলোঁ আকৌ পিছদিনা মই নিজৰ পাৰ্চনেল কাৰ লৈ পেলাই গৈছোঁ গুৱাহাটীলৈ কাপোৰ কানি সিহঁতৰ লৈ পেলাই যোৱাৰ কোনো প্ৰগ্ৰেম নাছিলে বাইদেউ আৰু ভণ্টিক উঠাবহে গৈছিলোঁ আমি ট্ৰেইনত তেওঁলোকে গাড়ী লৈ অহা নাছিলে কাৰণে পাৰ্চনেল তেওঁলোকৰো গাড়ী আছে তেনে তেওঁলোক তাই যাব লাগিব হেডেক নাই আৰু পাৰ্চনেল গাড়ী লৈ গ'লে আকৌ ড্ৰাইভাৰ চাইভাৰ থকা মেলা খোৱা এইবিলাক দিগদাৰ হয় সেইটো কাৰণে তেওঁলোকে ট্ৰেইনত আহিলে বাইদেউ আৰু ভণ্টি শ্বটাব্দিখনত কেইদিনমান থাকিলে তাৰপা যেতিয়া মোৰ গাড়ীত আমি লৈ গ'লো ট্ৰেইন ষ্টেচনত উঠাবলৈ বুলি ল'ৰাটো মানে সৰুটো ইমানেই মানে সি ট্ৰেইন বুলি ক'লে বলিয়া মানে সেই ট্ৰেইনৰ ভিতৰত মানে দৌৰি ফুৰি খুব ভাল পায় সেইফালে দৌৰ মাৰে সেইফালে দৌৰ মাৰে মানুহৰ ওচৰত গৈ সিটোক কিবা এটা কৰে সেইটোক কিবা এটা কৰে তেনেকৈ পঠিয়াই দিলোঁ এইবাৰ তেনেকুৱা এটাও আমাৰ মানে মানে কণ্ট কণ্ডিচন হৈছে সেইকাৰণে আমাৰ মানে যিমান যি হ'লেও মানে লং জাৰ্ণি কৰিবলৈ হ'লে এতিয়া মানে আমাৰ আমি আমাৰ ফিল আৰু এইটো বেলেগৰ কথা নাজানো ট্ৰেইনত জাৰ্ণি কৰি ভাল পাওঁ মানে কম্ফৰ্ট ফিল কৰোঁ অৱশ্যে এ চি ত দবা হ'লেহে আকৌ আপোনাৰ জেনেৰেল দবাত কিন্তু আপোনাৰ লং জাৰ্ণি কৰিব নোৱাৰে কষ্ট হয় ত' আপোনাৰ এ চি দবা হ'ব লাগিব বা টু টায়াৰ বা থ্ৰী টায়াৰ এ চি ত হ'ব লাগিব বিশেষকৈ টু টায়াৰটো বেছি কম্ফৰ্ট আৰু মানে ডানলভটো বেছি ভাল কম্ফৰ্ট আৰু বহল ছিটবিলাক থ্রী টায়াৰ অলপ ঠেক হয় থ্রী টায়াৰ অলপ কনজেষ্টেড হয় টু টায়াৰটো ভাল আৰু এখন ধুনীয়া বেড আৰু ত' এই আৰু ট্ৰেইন জাৰ্ণিটো কিন্তু মই প্ৰিফাৰ কৰোঁ বা বিশেষকৈ মোৰ পৰিয়ালটোৱে প্ৰিফাৰ কৰে মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য বা বাইদেউ ভণ্টি আমাৰ গোটেইখিনিয়ে মানে তেওঁলোকৰ পাৰ্চনেল গাড়ী চবৰে আছে কিন্তু গুৱাহাটীপা ঘৰলৈ যেতিয়া আহে কিবা কাৰণত খুব কমহে গাড়ী লৈ আহে তেওঁলোকে ট্ৰেইনতে আহে এই শ্বটাব্দিখনতে আহে এ চি এ চি এ চি দবাত আহে বা আমি গ'লেও তেনেকৈ যাওঁ খুব ভাল লাগে মানে কিন্তু বাছতকৈ বেছি কম্ফৰ্ট ফিল কৰোঁ আৰু ষ্টেচনবিলাকত কিছুমান ষ্টেচনত আপোনাৰ চিঙৰা টিঙৰা উলিয়াই একদম ফ্ৰেছ একদম গৰম গৰম আনি দবাত সোমোৱাই সেইখিনি খাওঁ মানে গৰম কফিৰ লগত খুব ভাল লাগে সেই এনেকেই আৰু মানে আমাৰ মোৰ যিটো মানে ট্ৰেইনৰ কথা হেৰি মই একদম সৰু অৱস্থাৰ পৰা যেতিয়াৰ পৰাই জানো যে মামাৰ ঘৰলৈ যাম কিহত যাম আমি ট্ৰেইনত যাম আমি তেতিয়াৰ পৰাই আমি ট্ৰেইনত যাওঁ আৰু একদম সৰু এতিয়া মামাঘৰ বুলি যেতিয়ালৈ যেতিয়া জানো আৰু মামাঘৰলৈ যাম তেতিয়াৰ পৰা আমি সেই ট্ৰেইনত যোৱা আৰু সেইকাৰণে ট্ৰেইনৰ জাৰ্ণীটো খুবেই ভাল লাগে সেয়াই আৰু ট্ৰেইন জাৰ্ণিটো মই প্ৰিফাৰ কৰোঁ